অঁ মই ডাঙৰ মাছ ধৰি পাইছিলো বাৰু যদিও ধৰিব মানে আশা কৰা নাছিলোঁ মানে বানপানী হৈছিল আমাৰ ইয়াতে বানপানী হওঁতে বানপানীৰ হঠাৎ মই বানপানী চাব গৈছিলোঁ যায় থাকোঁতে ৰাস্তাইদি যায় আছিলো যায় থাকোঁতে আৰু মাজতে ডাঙৰ মাছ পাই গ'লোঁ পাই কেনে আৰু দেখা পাই নিজকে কিবা আচৰিত লাগিল তাৰপাছত ধৰিলোঁ মানে মাছ বেলেগ মাছো মই ধৰি পাইছোঁ বাৰু ধৰি পালেও মানে সেইটো এটা ডাঙৰ মাছ পাইছিলোঁ মোৰ মনত আছে আজিও তাৰপিছত মই সেই মাছটো ধৰিলোঁ ধৰি কিনে আকৌ চোঁচনি এডাল পালো পাই কেনি বান্ধি কেনে ঘৰত লৈ আহিলোঁ আৰু বেলেগ ধৰণৰ মাছ ধৰি পাইছোঁ মই বাৰু সেই অভিজ্ঞতাটো মোৰ আজিও মনত আছে এই যিটো মই ডাঙৰ মাছ এটা পাইছিলোঁ মই নিজৰে নিজকে মানে কি আৰু ভাবিব নোৱৰা এটা অনুভৱ হৈছিলে তাৰপিছত আৰু মই আৰু কি কৰিম আৰু ঘৰত লৈ আহিলোঁ লৈ আহি পিনে মাহঁতক দেখালোঁ চবেই আমাৰ তাৰপাছত আৰু সেই যিটো যিটো মাছ মই ধৰিছিলোঁ সেই মাছটোৰ লগত বহুত অভিজ্ঞতা হ'ল তাৰপাছত আৰু বেলেগ মানুহ আহি ডাঙৰ মাছৰ বিচাৰিব ধৰিলে যে আমিও পাম নেকি সেনেকৈও বিচাৰিলে চবেই কিন্তু নাই সেনেকুৱা মাছ ধৰা ধৰাটো অসম্ভৱ কথা সেইটো মোৰ কাৰণেও সম্ভৱ নাছিল তাৰপাছত আৰু মই সম্ভৱ বুলি ধৰি লৈ আহিলোঁ মানে বানপানী চাব গৈছিলোঁ ৰাস্তাৰে তাৰপিছত আৰু বেলেগো মাছ ধৰি পাইছোঁ যেনেকৈ নহওক সেইয়া পথাৰত হাল বাই থাকিলেও মাছ ধৰা যায় তাৰপাছত আমাৰ সিফালে বানপানী আহে বানপানীত মাছ ধৰা যায় আৰু কিবা কানি পুখুৰীত মাছ ধৰো আমি নেট নেট টানো তাৰপাছত জাল পাতো আছৰা জালেদি মাৰোঁ পৰঙি জাল বুলি কয় পৰঙি জালেদি পাতো আমি এনেকৈ মাছ ধৰি পাওঁ আমি তাৰপিছত সেই মাছটো আমি বহুত মানে গাঁৱত বহুকেইজন মানুহে আমি মাতিলোঁ মাতি কেনে মাছটো দেখালো চবেই আচৰিত মানিছে ইমান ডাঙৰ মাছ বানপানীত কেনেকৈ ধৰিছ তই মই বোলো যায় আছো যায় আছো ধৰিলো সেইটো মাছ সেনেকৈ ধৰি কিনে এটা অভিজ্ঞতা হৈছে আৰু সেইটো মাছটোৰ ওপৰত মোৰ মানে